অঁ হেল্ল' হেল্ল' অঁ মই আছো ঘৰতে অঁ কওকচোন অঁ আমাৰ ইয়াত এই সত্ৰ দক্ষিণপাত সত্ৰখন আছে চামগুৰি আছে বেঙেনাআটী আউনীআটী উত্তৰ কমলাবাৰী নসত্ৰ আপুনি ৰজাদিনীয়া বস্তু পাব বাচন বৰ্তন আৰু সাঁচিপতীয়া পুথি দক্ষিণপাত সত্ৰত পাব তাৰ পাছত চামগুৰিলৈ আপুনি মুখা শিল্প পাব ওজাপালি তাৰ পাছত ভোৰতাল নৃত্য এইবিলাক গায়ন বায়ন এইবিলাকৰ বিষয়ে জানিব পাৰিব তাৰ পাছত বেঙেনাআটীত তেনেকুৱাকৈ পুৰণিয়া পুৰণি বস্তুবোৰেই আছে সোণৰ এইবিলাক সোণৰ কাৰণে বেছি হেৰি বিখ্যাত আৰু বেঙেনাআটীখন আউনীআটীত আপুনি ৰজাদিনীয়া এইবিলাক মিউজিয়াম এটা আছে তাত সোণৰ নাও আছে তাৰ পাছত ৰজাদিনীয়া ড্ৰেছ পোচাক আছে গদাধৰ সিংহৰ জোতাযোৰ আছে তেনেকুৱাই পুৰণি যিসমূহ বস্তু আৰু অঁ মই চাইছোঁ গৈছোঁ গৈছোঁ অঁ এই নসত্ৰ যেনেকুৱা পুৰণি বস্তুসমূহ আছে তাৰপাছত আউনীআটীত এই তুলসী কাঠ এডালো আছে

গড়মূৰতো পায় হ'লেও গড়মূৰখন বেছি ৰাসৰ কাৰণেই অকণমান বিখ্যাত আৰু ৰাস পুৰণি মানে ৰাসৰ সেই তাতে সেই আছিল অঁ পায় পায় চব এইবিলাক হেৰি সোণৰ শৰাই সোণৰ হেৰি এইবিলাক সোণৰ নাও আৰু বহু তিনিশবছৰীয়া বন্তি এগছো আছে মানে পুৰণি এইবিলাক যি যি বস্তু পায় সাঁচিপতীয়া পুথিও পায় তাৰপৰা এতিয়া আকৌ চিহ্নযাত্ৰাখন বৈছে হেৰি কাপোৰত অঁ মই গৈছোঁ মোৰ ওচৰ ইয়াতে গৈছোঁ গৈছোঁ অঁ আপুনি আপুনি আহিব যোগাযোগ কৰিব মই দেখোৱাই দিব পাৰিম অঁ আছে আছে এইবিলাক অতিথিশালা আছে অঁ চাৰি আছে সেইবোৰ চাৰি হাতীত বহা আছে

চামগুৰিত এনেকৈ মানে বহা বুলি নাই মানুহৰ ঘৰেই কিন্তু থাকিবলৈ পৰা ব্যৱস্থা আছে তাত মুখা শিল্পৰ বাবে বিখ্যাত

এতিয়া ছাব্বিছখনমান সত্ৰ আছেগৈ কিছুমান সত্ৰ উটুৱাই নিলে হ'লেও মই দুখনমান কেইখনমানহে গৈ পাইছোঁ

অঁ অঁ ঠিক আছে হ'ব দিয়ক অঁ অঁ হ'ব